গছ বুলি কওঁতে ধৰক মই ফুল বেছি ভাল পাওঁ ফুলেই ৰুওঁ গতিকে ফুলবিলাকক মানে এটাৰ পৰা আনটো বঢ়াবলৈ মই ধৰক বহুত বেছি বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ নকৰোঁ মোৰ নিজাববীয়া পদ্ধতিৰে মই ধৰক কিছুমান কৌশল প্ৰয়োগ কৰি পেলাই মই মানে বঢ়াও এটাৰ পৰা আনটো এ ধৰক এতিয়া এজোপা গোলাপ গছ গোলাপ গছ কাটিং কৰিলে ধৰক কাটি পেলাই ৰুলে বিভিন্ন ধৰণে ৰুব পাৰি ধৰক আপোনাৰ আমি অসমীয়া ভিতৰত মানে কি অসমীয়া পদ্ধতিৰে কৰিবলৈ হ'লে ধৰক ধুনীয়াকৈ গোলাপৰ ডাল কাটি আপোনাৰ বাৰিষা দিনত ধৰক খুচি খুচি থওঁ মাটিত তেনেকৈ মাটিত খুচি খুঁচি ধলে থ'লে ধৰক গোলাপৰ পৰা কুঁহ ওলাই কুঁহপাত ওলোৱাৰ পিছত প্ৰথম কুহপাঁত ওলায় তাৰপিছত কেইদিনমানৰ পিছতহে শিপাটো ওলায় দেই প্ৰথমতে কিন্তু কুহপাঁত ওলায় কাৰণ তাৰ গাত যিটো শক্তি থাকে অৰিজিন সেইটোৰ পৰাই কুঁহপাতখিনি ওলাই যায় তাৰপিছতে শিপাটো ওলায় শিপাটো ওলাওতে কেইদিনমান লাগে ধৰক একমাহমান সময় লাগে তাৰপিছতে আপুনি ধৰক তেতিয়া যেতিয়া শিপাটো ওলায় যোৱা হয় তেতিয়া কু কুহপাঁতবিলাক ডাঙৰ হৈ যায় যে তেতিয়া বুজিব পাৰি আৰু যে শিপা ওলাইছে আৰু তলত ধৰক ধৰো আমি ৰুই থাকোঁতে ধৰিব পাৰোঁ আৰু বুজি পাওঁ আৰু তাৰপিছত আনি পেলাই আমি টাবে চাবে বা বেলেগ মাটিটো ৰুই কৰি দিওঁ আজিকালিটো মানুহৰ ঘৰে ঘৰে টাব মানে ৰুৱাটো এটা ফেশ্বন হৈ পৰিছে গতিকে সকলোৰে ঘৰতেই টাববিলাক বহুত ধৰণে ধৰক ৰুয়ে কৰে বা লগায় চাইও ভাল লাগে দেখিও ভাল লাগে ঠিক তেনেকৈ ধৰক মইও লগাওঁ মোৰ নিজৰ ঘৰত বেলেগ বেলেগ ফুলোঁ আছে কিছুমান ধৰক ডা মানে পাত ফুলবিলাক ধৰক পাতৰহে সৌন্দৰ্য্য থাকে তাত ফুল নাথাকে তেনেকুৱা পাতফুলবিলাকৰো ডালৰ পৰাই মানে পুলি কৰিব পাৰি ডালবোৰ কাটি কাটি ৰুলেই মানে পুলি হয় আকৌ ধৰক জবাব ফুল জবাব ফুলটো মানে বৰ ধুনীয়া এটা ফুল হয় হিবিস্কাচ কয় যিটো ফুলক ধৰক সেই ফুলটো মানে ধৰক মানে ডালবোৰ কাটি পেলাই যদি মাটিত ৰুই থৈ দিয়া যায় গুজি গুজি থৈ দিয়া যায় তাৰপৰাই কিন্তু পুলি হয় সেই পুলিটো কৰিবলৈ বহুত সহজো হয় তাৰপিছত ধৰক আপোনাৰ য'ত ত'ত লগাই দিব পাৰি মাটিতে লগাওঁক বা টাবতে লগাওঁক তেনেকৈ লগাব পাৰি ফুলবিলাক মানে ঠিক তেনেকৈ ধৰক অক অকণমান মানে এটাৰ পৰা আনটো আনটোৰ পৰা আনটো এনেকৈ বঢ়াই গৈ থাকিব পাৰি ভাল লাগে আৰু ফুলবিলাক ৰুই মইটো বহুত ফুল ৰুওঁ বৰ্তমান মোৰ ঘৰত ধৰক ফুল আছে বুলি ক'ব পাৰি আৰু তেনেকেই আমি ফুলবিলাক ৰুইছোঁ আৰু ধৰক গোলাপ তগৰ নাৰ্জি নাৰ্জি ফুলটো আকৌ গুটিৰ পৰা হয় দেই সেইটো অৱশ্যে ডালৰ পৰা ৰুলেও হয় কিন্তু গুটিৰ পৰা বেছি পৰিমাণে হয় গুটিটো ধৰক যদি সিঁচি দিয়া যায় সি অকণমান সৰুকৈ ফুলে কিন্তু গোটেই মানে ফুলপাহ যদি শুকুৱাৰ পিছত আপোনাৰ ডাইৰেক্ট মাটিত পুতি দিয়া যায় তাৰপৰা যি কেইটা পুলি ওলায় সেইকেইটা আকৌ ডাঙৰ ডাঙৰেই ফুলে আৰু সেই ডাঙৰকৈ ওলোৱা পুলি কেইটা আপোনাৰ ৰুৱাৰ পিছত যদি কাটি কাটি আকৌ মাটিত ৰুই দিয়া যায় তেতিয়া কিন্তু ফুলটো বহুত ডাঙৰ হয় দেখিবলৈও ধুনীয়া লাগে ঠিক তেনেকৈ ধৰক আমি আৰু মাইকী মানুহ যেতিয়া আমি ফুলহে ৰুওঁ বেলেগ গছ পুলি ধৰক ইমান আৰু ৰুৱাৰ প্ৰতি আমাৰ ইমান আগ্ৰহ এটা নাই বুলি ক'বই পাৰি কাৰণ আমিতো আৰু ৰাস্তাই ঘাটে বা বাৰীত বেলেগ গছ পুলি নুৰোঁ কিন্তু মই আকৌ তাৰ ব্যতিক্ৰম দেই আন মাইকী মানুহতকৈ মই অৱশ্যে মোৰ মিষ্টাৰৰ লগত মানে বাৰীত কলগছ ৰুৱা বা এইয়া কঠাল গছ ৰুৱা তামোল গছ ৰুৱা এইবিলাকতো অকণমান তেওঁক সহযোগ কৰি দিওঁ আকৌ দেই নিদিয়াকৈ নাথাকোঁ কাৰণ মই হাউচ ৱাইফ যে গতিকে মই সেইবিলাকতো অকণমান মানে তেওঁক সহযোগ কৰোঁ